যিহেতু মই গ্ৰাম্যাঞ্চলতে ডাঙৰ দীঘল হৈছোঁ ৰাতি মাছ ধৰা অভিজ্ঞতা নিশ্চয় মোৰ হৈছে আৰু ৰাতি মাছ ধৰাৰ যি মানে অভিজ্ঞতা এতিয়া সেই অভিজ্ঞতাৰ কথা স্মৰণ কৰিলে মই স্মৃতি স্মৃতিকাতৰ হৈ পৰোঁ কা কাৰণ সম্প্ৰতি মই প্ৰায় পঞ্চাছ বছৰ হৈছে গতিকে আমি যেতিয়া পোন্ধৰ ষোল্ল বছৰীয়া কৈশোৰ আৰু যৌৱনৰ মনোৰম সময়ত সেই সময়ত আমি মাছ ধৰাৰ যি বিৰল অভিজ্ঞতা সেই অভিজ্ঞতা সঁচাকৈ আমি ৰোমন্থন কৰিলে মানে ৰোমাঞ্চীত হৈ পৰোঁ সেই সময়ত আমি বাৰিষাকালত হাতত কেৰাছিনৰ জুৰ লৈ পেলাই মাছ কাটিব গৈছিলোঁ আৰু পথাৰত নতুন পানী উজান উঠে আৰু পানীত বিভিন্ন মাছ এই গৰৈ মাছ কাৱৈ মাছ মাগুৰ মাছ শ'ল আনকি বৰালি মাছ ডাঙৰ ডাঙৰ বৰালি মাছো উজানত আহে গতিকে আমি জুৰ লৈ পেলাই পানী য'ত সুত বৈ আহে পানীৰ উজান উঠা মতে পানীৰ সুতৰ বিপৰীতে আগবাঢ়ি অহা মাছবিলাকক আমি জুপি জুপি কাটিছিলোঁ গতিকে সেই অভিজ্ঞতাবিলাক বহু ভাল আছিল আৰু সেই অভিজ্ঞতাবিলাক এতিয়া ৰোমন্থন কৰিলে নিজেই আচলতে স্মৃতিকাতৰ হৈ পৰোঁ ইয়াৰ উপৰিও আমি মাছ ধৰিবলৈ গ'লে প্ৰায়ে মানে আগৰ মানে ককা আইতাহঁতে আমাক কয় আৰু মানে অসমীয়া মানে কথিত আছে যে মাছ ধৰিবলৈ গ'লে মানে ভূত বা যখ এনেকুৱা মানে কিছুমান কাল্পনিক প্ৰেতাত্মাৰ কথা কয় যিসকলে ওলাই পেলাই মানুহক ভয় খুৱাই তেনেকৈ আমি পথাৰত মানে বাক চৰাই বুলি এটা চৰাই থাকে যি নিশা বাক বাক শব্দ সৃষ্টি কৰে আৰু আমি যিহেতু সৰু আছিলোঁ সেই সময়ত গতিকে আৰু সৰুতেই ককা আইতাহঁতে মনত সেই ভয়তো ভৰাই দিছিল গতিকে আমি সেই শব্দবোৰ শুনিলে দৌৰা দৌৰিকৈ আমি গুচি আহিছিলোঁ আৰু ধনগুলৈ বুলি এটা মানে কাল্পনিক এটা হেৰি আছিল কিন্তু কল্পনা নে বাস্তৱ নাজানো কিন্তু আমি দূৰৈত তেনেকৈ মানে আমি মাছ কাটি থাকোঁতে দূৰৈত জুইৰ অগ্নিৰ শিখা দেখিছিলোঁ আৰু আমি সঁচা অৰ্থতে আইতা ককাহঁতে কোৱা সেই ধনগুলৈটোকে ধনগুলৈ বুলি ভাবি পেলাই আমি দৌৰা দৌৰিকৈ মাছ কটা এৰি পেলাই আমি যি মাছ পাওঁ তাকে লৈ পেলাই ঘৰলৈ ওভতিছিলোঁ সেইখিনিয়ে মই মাছ ধৰা ৰাতি মাছ ধৰা অভিজ্ঞতা ইয়াতে ব্যক্ত কৰিলোঁ